অঁ হেল্ল' অঁ হয় অঁ কওকচোন

অঁ কি ম'বাইল ল'ব অঁ ম'ট'ৰ কি বাৰু

বৰ্তমান মানে মোৰ ওচৰত ষ্ট'ক নাই অঁ আপুনি যদি কিবা এটা এডভান্স দিয়ে মই আৰু আনি থ'ব পাৰিম তেতিয়া আপুনি পৰহি আহিব আমি লগাই দি পঠিয়াম

এ আপুনি সাত আঠশ মান দিলে হ'ব অঁ এনেই পঁছিশ সাতাইশ মান পৰিব আৰু অঁ অঁ তিনি মাহৰ ৱাৰেন্টি পাব অঁ হয় অঁ এইটো নাম্বাৰতে আছে অঁ এইটো নাম্বাৰতে দি দিলে হ'ব অঁ অঁ অঁ বাৰু মই আপুনি পৰহি আহি লগাই যাব

অঁ অঁ বাৰু অঁ